দাদা মই এতিয়া কামৰ কাৰণে নতুন ঘৰ এটালৈ আহিছোঁ সেই ঘৰটোৰ মানে বিদ্যুৎ সংযোগ ল'ব লাগে তাৰ বিষয়ে অকমান কওকচোন কি কি প্ৰয়োজন হ'ব মানে মই যদি বিদ্যুৎ সংযোগ কৰোঁ তাৰ কিবা ডকুমেণ্টছ নঠি পত্ৰ কি কি লাগিব ক'বচোন মানে মই ইমানখিনি নাজানো যদি আপুনি ভালদৰে বুজাই দিয়ে মই তেতিয়া মোৰ অলপ সুবিধা হ'ব সেইখিনি কৰিবলৈ মই যিহেতু ইয়াত অকমান ইয়ালৈ নতুনকৈ আহিছোঁ সেইকাৰণে মোৰ অলপ প্ৰব্লেম হৈছে এইবোৰ মানে কৰাত এইবোৰ জনা বুজাত অলপ কিদৰে কৰিব পাৰিম অলপ বুজাই দিব কি কেনেকৈ লাগিব কাগজ পত্ৰ কি কি প্ৰয়োজন হ'ব মানে লাগিছিলে সোনকালে মই ঘৰটো যিহেতু লৈছোঁ বা ভালেকেইদিন হ'ল এতিয়া বিদ্যুৎ সংযোগ কৰি পেলাই সেই বাকী আছে সেইটো কৰিলে মোৰ অলপ সুবিধা হ'ব আহিছো জনাবচোন